হেডফোন হেডফোন বুলি ক'লে আপোনাৰ আজিৰ দিনত বজাৰত বহুত কোৱালিটিয়ে উপলব্ধ আছে তাৰে মাজত আপোনাৰ দামী কোৱালিটী আছে দামী আছে কম দামী আছে মড মিডিয়াম আছে আপোনাৰ কম দামীটো বহুতো বৰ ইমান ভাল নহয় দামীটো যিমান ভাল হয় কম দামীটোত ক্ষেত্ৰত মানে ইমান ভাল নহয় আৰু মানে কি হেডফোনো আপোনাৰ আজিৰ দিনত ৱাৰলেছ হেডফোন আছে কেবল হেডফোন ব্লুটুথ হেডফোন হেডফোন আৰু মানে হেডফোনডাল পৰাপক্ষত হেডফোন কাণত লগাই লৈ ৰাতি হোৱাৰ সময়ত কাণত লগাই লগাই লৈ শুব নালাগে এইটো কাণ বেছি টাইম ফুল ভলিউম দি হেডফোনত গান শুনিব নালাগে বাইচান্স কাণৰ পৰ্দা ফাটি গৈ ইনফেকশ্যন হোৱাৰ চান্স থাকে আৰু ক'বাত ফুৰিব গ'লে হেডফোন লগাই যাব নালাগে আৰু বাইক চলাই বাইক চলোৱা টাইমত পৰা পৰাপক্ষত হেডফোন লগাই যাবই নালাগে নালাগে কাৰণ পাছৰ পৰা অহা বাইক বা গাড়ী বাইক মটৰচাইকেলত যেতিয়া আপোনাৰ হৰ্ণ মৰা হয় বা ছাইড দিবলগীয়া হয় তেতিয়া শুনোতে অলপ প্ৰব্লেম প্ৰব্লেম হয় সেনেকেই আপোনাৰ পৰাপক্ষত লগাই নচলাটো ভাল আৰু হেডফোন বুলি ক'লে তেনেকে আপোনাৰ